এই ভালে দিয়া বা তোমাৰ এই বেছি ভাল নহয় তাকে ময়ো ভাবি আছিলোঁ গৰম বন্ধ দিয়াৰ পৰা ক'তো যাব নহ'লেই ভাইটিহঁতেও কৈ আছিলে যে ক'ৰবালে ফুৰিবলৈ যাম ফুৰিবলৈ যাম মাৰো সময় নাই সেই কাৰণে ময়ে ভাবিছিলোঁ যে যাম বুলি কিন্তু লগে পোৱা নাই

অঁ অঁ অঁ ঠিক আছে চেষ্টা কৰিম বাৰু কাম চাম যদি নাথাকে তেতিয়া হ'লে কাইলৈয়ে যাম আৰু

অঁ অঁ আবেলি অঁ সেইটোয়ে ভাল হ'ব দিনত আৰু নোৱাৰি দিনত কাম বন থাকে আৰু আবেলি মানতে ভাল হ'ব অঁ অঁ অঁ অঁ সেই চবে অঁ সেইটোৱেই ভাল হ'ব অঁ নাপায়েই অঁ আমি কেইটা হেৰি দোকানখনতে খাই লম আৰু বাচ্ছা কেইটাক হেৰি আইচক্ৰীমেই খোৱাই দিম

অঁ অঁ অঁ গৰমৰ দিনত অঁ বৰষুণ নিদিলেই হ'ল আৰু

অঁ তাকেই সৰুতেই ভাল আছিলে কিমান ধুনীয়াকে ঝুলিব পাৰিছিলোঁ অঁ মই গৈছিলোঁ

হাঁ কি কৈছে অঁ অঁ আছে আছে আছে অঁ আছে অঁ চলায়

অঁ এশ বিশ টকা মান ল'ব নেকি অঁ অঁ ঠিক আছে দিয়ক কালি আবেলি আৰু লগ পাম অঁ অঁ অঁ ঠিক আছে ঠিক আছে